মই পঢ়া অন্তিমখন কিতাপ আছিল হোমেন বৰগোহাঞিদেৱৰ পিতা পুত্ৰ এই পিতা পুত্ৰ কিতাপখনত হোমেন বৰগোহাঞিদেৱে পিতৃ আৰু পুত্ৰৰ মাজৰ সম্পৰ্কৰ কথা বৰ ধুনীয়াকৈ বৰ্ণনা কৰিছে পিতৃৰ মানসিকতা আৰু পুত্ৰৰ মানসিকতাৰ মাজত কেতিয়াবা যে সংঘাতো হয় আৰু কেনেদৰে এই এইবিলাকৰ মাজতো কেনেদৰে পিতা পুত্ৰৰ সম্পৰ্কই এটা বেলেগ এটা সম্পৰ্ক এটা সুন্দৰ সম্পৰ্ক এটা কেনেদৰে হেৰি বজাই ৰাখিব পাৰি এই পিতা পুত্ৰ কিতাপখন পঢ়িলেহে তাক ভালদৰে অনুভৱ কৰিব পাৰি সেইকাৰণে এই কিতাপখন মোৰ সঁচাকৈয়ে প্ৰিয়